আদহীয়াল লোকসকলে কচুগুটি খেলিছিল তাৰ পিছত এই ধোপ খেলিছিল আগৰ দিনৰ মানুহবিলাকে ধোপ খেলিছিল তাৰ পাছত হকী এনেকুৱা খেলছিল খেলে ইহঁতেও হেৰি খেলে কি বুলি কয় আজিকালি লুডু চুডু খেলে বাৰু এতিয়া আগতে খেলা নাছিল আগতে কচু খেলিছিল কচুত আমি চাৰিটা দুটা মানুহ খেলোঁ দুটা মানুহেই কচু গুটি লওঁ কচু গছ কাটো কাটি আনি ক'লা কচু বগা কচু এইগিলাখান আনি কাটি আনি খেলাওঁ তাৰ পাছত এতিয়া বাৰু এইগিলাখান খেল নাই এতিয়া আমি হেৰি খেলো লুডু কাবাডী কাবাডী খেলিছিল আগতে ধোপ খেলা খেলিছিল ধোপ আছিল ধোপত আমি ছয়টা সাতটা মানুহ লাগে গতিকে এনেকৈ খেলাওঁ তাৰ পাছত আৰু এনেকুৱা বহুত খেলা আছে আগৰ দিনৰ আদিয়া দহিয়া লোকসকল সেই আছিলনা দিনত এনে সিমান কাম চামো নাছিল খেলাই বেছিকৈ খেলিছিল সেইকাৰণে সেইও আছিল অলপ আৰু সেই বৰ্তমান আৰু আমি ফুটবল ফুটবল খেলো ফুটবল এতিয়া এঘাৰটা ইফালৰ পৰা যায় সেইফালে বলটো মাৰো সেইফালেদি ভৰিদি লথিয়াই লথিয়াই এই ভগৱান ভৰি চৰি দুখ পায় আগতে আমি ৰবাব টেঙাৰ খেলা খেলছিলো ফুটবল এই আৰু এতিয়া ৰৱাব টেঙা নাপোৱাই হৈছে প্ৰায় আগতে আৰু ৰৱাৱ টেঙা চিঙি আনিলো ফুটবল খেললো ক'ৰবাত গেলো জেকেনি কাটি আনি পুতি ল'লো এই আৰু এতিয়া আৰু এইগিলা বহুত এই সলনি হয় গেলনা সেই আছিল বৰ্তমান আৰু খেলা খেলা খেলা বাদে দিছো বাৰু আগতে খেলাবিলাক খেলছিলো এতিয়া মানুহ কামে কামে যায় চবৰে থাকে কাম কাম নকৰিলে খাবা নাপায় না সেই কাৰণে বাকী এই খেলা চেলাবিলাক খেলি থাকোঁ বাৰু